তাৰ পৰা ব্লাউজ কাটিং কৰি চিলাইছোঁ তেতিয়া প্ৰথম মই ক'তো শিকা নাই যিহেতু নিজৰ চকুৱে দেখি শিকিছোঁ সেইটো কাৰণে প্ৰথম যেতিয়া চিলাইছোঁ তেতিয়া

ভাল হৈছে তেনেকে পিন্ধিব পাৰিছোঁ পিন্ধিলোঁ